টি ভি হ'লো হোৱাৰ পাছৰ পৰা খেলপথাৰ স্থানীয় খেলসমূহ পতকৈ চোৱাটো কমিছে আজিকালি খেলপথাৰ খেল চাবলৈ আগৰ দৰে মানুহ অহা অহা পৰিলক্ষিত নহয় কিয়নো আজিকালি মানুহে নিজৰ টিভিত মোবাইলত খেল খেল চাই ভাল পোৱা হৈছে তেওঁলোকে কষ্ট কৰি গৈ প্ৰত্যক্ষভাৱে খেল চোৱাটো তেওঁলোকে নিবিচাৰে গাঁৱলীয়া মানুহে আগৰ দিনত খেলপথাৰত গৈ বিভিন্ন ধৰণৰ খেল প্ৰচাৰি চাবলৈ ধৰিছিল কিন্তু আজিকালিৰ দিনত খেলপথাৰ আগৰ দৰে মানুহ দেখা পোৱা নাযায় কিয়নো আজিকালি মানুহে সহজতে নিজৰ মোবাইলতে খেলসমূহ উপভোগ কৰিব পাৰে বিভিন্ন ধৰণৰ ধৰণৰ বিভিন্ন ভাষাত কমেণ্ট্ৰি শুনি তেওঁলোকে খেল চাব পাৰে তেওঁলোকে আগতে হৈ যোৱা খেলবোৰো পুনৰ মোবাইলত চাব পাৰে সেয়েহে আজিকালি বেছিভাগ মানুহেই খেলপথাৰত খেল চাবলৈ যোৱা পৰিলক্ষিত নহয়

আজিকালি খেলপথাৰত খেল চাবলৈ খুব কম মানুহে যোৱা পৰিলক্ষিত হয় কাৰণ খেলপথাৰত আজিকালি মানুহৰ বহাৰ বাবে কিছু কিছুমান পথাৰ খেলপথাৰত প্ৰাপ্ত সুবিধাও নাথাকে আৰু তেওঁলোকে তেওঁলোকে ভালদৰে চাবলৈ বহিবলৈ সুবিধা নাপায় গতিকে আৰু কেতিয়াবা বেছি অত্যাধিক চিঞৰ বাখৰৰ বাবে তেওঁলোকে কিছুমান খেলৰ মুহূৰ্ত খে খেলখনত চাবলৈ নাপায় সেয়েহে তেওঁলোকৰ বহুত কষ্ট হয় সেই গ'ল কিন্তু মোবাইল বা টিভিত খেল চালে তেওঁলোকে প্ৰতিবাৰেই পুনৰ খেলবোৰ ৰিপিট মুডত চাই থাকিব পাৰে আৰু পুনৰ আগৰ দৰে খেলসমূহ চাব পাৰে সেয়েহে মানুহে নিজৰ মোবাইলত বা টিভিত ঘৰতে বহি বা শুই বিভিন্ন ধৰণৰ খেল উপভোগ কৰিব পাৰে আৰু মোবাইল বা টিভিত বিভিন্ন দেশ বিদেশৰ খেল যিহেতু চলি থাকে সেয়েহে বিভিন্ন ধৰণৰ খেল বিভিন্ন ধৰণৰ স্পৰ্ট বিভিন্ন ধৰণৰ টুৰ্ণামেণ্ট মোবাইলতে উপভোগ কৰিব পাৰে মই বিভিন্ন ধৰণৰ খেল খেলপথাৰ চাইছিলোঁ কিন্তু এতিয়া মোৰ যোৱাটো কমি গৈছে আগৰতে যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই ফুটবল খেল ক্ৰিকেট খেল ভলী খেল খেল প ওচৰৰ খেলপথাৰত অনুষ্ঠিত হৈছিল আৰু মই আমি সৰু কালত চাবলৈ গৈছিলোঁ আৰু বহুত আনন্দ কৰিছিলোঁ আগৰ দিনত প্ৰায় বহুত খেল বহুত খেল আমাৰ ওচৰতে অনুষ্ঠিত হৈছিল আৰু গাঁৱৰ সকলো মানুহে সহযোগ কৰিছিল আৰু এটা উৎসৱ উছৱ মুহূৰ্তৰ মূহুৰ্তলৈ প পৰিণত হৈছিল আৰু ইয়াৰ এটা এক উৎসৱৰ দৰে সকলো মানুহে গ্ৰহণ কৰিছিল সেইকেইদিন সকলো মানুহৰ উৎসুকতা দেখাব দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান দিনত সেয়া মই খুব কমিছে বুলি অনুভৱ কৰোঁ কিয়নো আজিকালি দিনত খুব কম মানুহ উপস্থিত থাকে আৰু মানুহে নিজৰ দৈনন্দিন জীৱনত ইমানেই ব্যস্ত হৈ থাকে যে তেওঁলোকে সময় দিবলৈ টান পায় তেওঁলোকে তাৰো তদুপৰি তেওঁলোকে নিজৰ মোবাইলতে খেল চোৱাটো তেওঁলোকে বিচাৰে আজিকালি সেই আগৰ নিচিনাকৈ খেলৰ বিভিন্ন ধৰণৰ টুৰ্ণামেণ্ট আৰু প্ৰতিযোগিতাসমূহ কমি গৈছে আজিকালি মানুহে গাঁৱৰ ল'ৰা ছোৱালীয়ে খেলপথাৰত খেল নেখেলা হৈছে তেওঁলোকে মোবাইলত ব্যস্ত হৈ থাকে আৰু মোবাইলত বিভিন্ন ধৰণৰ অনলাইন গেইম খেলি টাইম অতিবাহিত কৰে তেওঁলোকে খেলপথাৰত গৈ খেল খেলিবলৈ ইচ্ছুক নকৰে সেয়েহে গাঁৱত বা গাঁৱত গাঁৱত বিশেষকৈ খেলৰ প্ৰভাৱ বহুত কমি গৈছে খেল খেলিবলৈ গাঁৱৰ ল'ৰা ওলাই নাই সেয়ে গাঁৱত বিভিন্ন ধৰণৰ টুৰ্ণামেণ্টৰ পাতিবলৈ খেলুৱৈ নোপোৱা হৈছে সেয়ে গাঁৱত খেলৰ পৰিমাণ বহুতে কমি গৈছে আজিকালি ময়ো বিশেষকৈ বেছিভাগ খেলত নিজকে সুযোগ কৰিব পৰা হোৱা নাই কাৰণ মই নিজৰ দৈনন্দিন জীৱনত বহুত ব্যস্ত আজৰি টাইম বহুত কম পোৱা যায় পঢ়াৰ বাবে সেয়েহে আগৰ দৰে ওলাই যোৱা হয় ইমান নহয় সেইকাৰণে মই অনুভৱ কৰোঁ যে বৰ্তমান খেলপথাৰত খেল চাবলৈ মানুহৰ পৰিমাণ বহুত কমি যায়